অহ শৰ্মা দা অ' এই কাজু বৰফি কেইটকা দছ টকা অ' আৰু এই কালাকান্দ আৰু এই ৰসগোল্লা অ' আপুনি বেয়া নেপায় যদি মোক ইয়াৰে দছটা দছটা পেকিং কৰি দিব পাৰিব নিকি হয় হয় দিয়কচোন মোক অলপ সোনকালে দিব পাৰিব নিকি এখেতক অকণমান ৰাখি পেলাই বেয়া নাপায় যদি হয় হয় দিয়কচোন মোৰ অলপ খুব জৰুৰী আছে হয় হয়